হেল্ল' মোক চিনি পাইছেনে মই সুদিপ্তা ৰ'ব এই পোন্ধৰ তাৰিখে জুনৰ পোন্ধৰ তাৰিখে যে মই এটা ফ্ৰক অৰ্ডাৰ দিছিলোঁ এতিয়া লৈকে কিয় আহি পোৱা নাই ডেটটোতো দেখাই দিয়া আছিল ন' দহ মই হেৰি জুলাই এক তাৰিখৰ আগতে পাম বুলি এতিয়া লৈকেচোন আহিয়েই পোৱা নাই আজিৰ জুলাইৰ দুই তাৰিখ হ'ল আপনালোকে কেনেকৈ কাম কৰে হে মানুহ কিমান কাম হেই থাকে জানে কিমান কাজ আছে অঁ মই ইমপ'টেণ্ট কাম এটাৰ কাৰণে ফ্ৰকটো অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ জ্ঞান নাই নেকি নিজৰ ৰেছপনছিবিলিটি ল'ব নাজানে ইমান ডাঙৰ কোম্পানীত কাম কৰে আপুনি গ্ৰাহক গ্ৰাহকে কিমান এটা আশা কৰি কিবা এটা বস্তু অৰ্ডাৰ দিয়ে ইয়াতে সময়মতে আপোনালোকে পঠাব লাগে ন' পইচাখিনিতো লওঁতে কম নহয় এক টকাওতো কম নাই ন' কিন্তু বহুত বেয়া হৈছে এইটো মই অৰ্ডাৰটো ফিৰাই দিম কিন্তু আজি লৈকে অৰ্ডাৰ আহি পোৱা নাই ইমান দিন আগতে অৰ্ডাৰ আহি পাব লাগে মোৰ হিচাপ মতে আপোনালোকে মই জুনৰ পোন্ধৰ তাৰিখে অৰ্ডাৰ দিছিলোঁ ন' জুনৰ পঁচিছ তাৰিখে আহিব লাগে অৰ্ডাৰ আজি জুলাইৰ দুই তাৰিখ পালাক এতিয়া জুলাইৰ পাঁচ তাৰিখৰ ভিতৰত যদি অৰ্ডাৰটো আহি নাপায় কিন্তু মই ফিৰাই দিম আৰু পইচাও মোক ৰিটাৰ্ণ লাগিব নহ'লে নহ'ব কিন্তু